মোৰ মুৰ্গীখিনি পালনৰ ক্ষেত্ৰত মই নিজেও ৰাতিপুৱা গধূলি চোৱা চিতা কৰোঁ দিনতো ধৰক কেতিয়াবাকে কৰোঁ মই কেতিয়াবাকে যদি ক'ৰবাত যাবলগীয়া হয় তেতিয়া ধৰক মই ল'ৰাজন ৰাখি লৈছোঁ তেওঁ চোৱা চিতা কৰে ধৰক পানীটো আমি দুই টাইম লগাওঁ ৰাতিপুৱা এক টাইম গধূলি এক টাইম ঠিক দানাটো তেনেকৈ আপোনাৰ ৰাতিপুৱা এক টাইম গধূলি এক টাইম লগাওঁ দানাটো ধৰক কিমানকৈ খুৱাওঁ মানে ধৰক দানাটো সিহঁতি যিমানটো খায় আমি সেইটো অনুপাতে ধৰক প্ৰত্যেকটো পাত্ৰতে ধৰক আমি দুই কেজি তিনি কেজিকৈ ঢালি যাওঁ ধৰক তেনেকৈ পাত্ৰ লগাই থওঁ সেইমতে ধৰক যদি কেতিয়াবাকে দিনতে এদায় হৈ যায় তেতিয়া ধৰক আৰু অলপ তাত দানা লগাই দিওঁ ঠিক তেনেকৈ যিমানটো খায় ধৰক সিমানটো আমাৰ এটা আন্দাজ হৈ যায় মানে বাচনটোত দানা যিমান লগাওঁ ধৰক যিমান কমি যায় আমি আৰু অলপ অলপ তাত দি যাওঁ তেনেকৈ ধৰক ৰাতিপুৱা গধূলি মই যত্ন লওঁ তাৰো উপৰি ধৰক ল'ৰা এজন ৰাখি লৈছোঁ তেওঁ চোৱা চিতা কৰে ধৰক তেনেকৈ মিলাই মিলি কৰোঁ ঘৰৰো মাইকী মানুহ মাজে সময়ে তেনেকৈ চোৱা চিতা কৰে মই নথকা অৱস্থাত মাইকী মানুহ অকণমান লাগি ভাগি দিয়ে তেনেকেই ধৰক যত্ন লোৱা হয় আৰু ঠাই চফা কৰা ক্ষেত্ৰতো ধৰক আমি এতিয়া এই মুৰ্গীখিনি তলত ধৰক আপোনাৰ ফলিয়া অলপ পাৰি দিওঁ নতুবা আপোনাৰ কাঠৰ গুড়িও পাৰি দিব পাৰি ধৰক যাতে ব্ৰইলাৰখিনিয়ে যাতে পানী দুনী পেলাই বা লেট্ৰিন চেতিন কৰি পেলাই তলখন যাতে জেকা নকৰে বা লেতেৰা নকৰক তাৰকাৰণে আপুনি কাঠৰ গুড়ি বা ফলিয়া কিবা এটা ব্যৱহাৰ কৰিব পাৰে আৰু ঠাইটো চফা কৰাটো ধৰক আপুনি সেইখিনি সপ্তাহত এবাৰ এবাৰ চফা কৰিব লাগে চফা কৰিবলৈ আপোনাৰ ধৰক সেইখিনি ভালকৈ আপুনি চুচি মেলি ধৰক কোৰ চোৰ লৈ পেলাই ধুনীয়াকৈ চুচি মেলি সেইখিনি বাহিৰত পেলাই তাৰপা তলত অলপ চূণ তূণ ছটিয়াই লৈ পেলাই আকৌ বেলেগ ফলিয়া বা কাঠৰ গুৰি দি পেলাই চূণ তূণ ধুনীয়াকৈ ছটিয়াই লৈ কাঠৰ গুড়ি বা ফলিয়া দি পেলাই ধৰক আকৌ আপুনি তেনেকৈ সাপ্তাহিক ধৰক চফা কৰি থাকিলে জেকা নহয় আৰু একো গোন্ধ নোলায় মানে কাষৰ মানুহো আপোনাক একো কমপ্লেইন কৰিব নোৱাৰে আৰু মুৰ্গীখিনিৰ কাৰণেও ভাল চাফ চিকুণ যিমান কৰিব মানে সিমান নিজৰ কাৰণে ভাল সেইকাৰণে ধৰক চাফা কৰাটো নিজৰ নিজৰ কাৰণে ভাল চাফ চিকুণটো কৰিব লাগে ঠিক তেনেকৈ ধৰক আপুনি পানী বাচনবোৰ ধৰক ধুনীয়াকৈ ধুব লাগিব আপুনি দিনটো ধৰক আমি এতিয়া দুবাৰ পানী লগাইছোঁ দুবাৰ ধুব নোৱাৰিলেও আপুনি ধৰক এবাৰ চাফকৈ ধৰক চাবোন তাবোন মাৰি ধুনীয়াকৈ চাফকৈ ধুব লাগিব ঠিক তেনেধৰে দানা যিখিনি পাত্ৰ আছে ধৰক সেইখিনিও আপুনি ধৰক ফটা কানিৰে ধুনীয়াকৈ দিনটোত এটা টাইম ধুনীয়াকৈ চাফাকৈ মচি কাচি যাতে মাখি চাখি পৰি পেলাই যাতে তাত একো যাতে বীজাণু নানে নানে তাৰকাৰণে যিমান চাফ চিকুণকৈ ৰাখিব সেইটো নিজৰ কাৰণেই ভাল আৰু ধৰক মুৰ্গীখিনিক যিমান চাফ চিকুণকৈ ৰাখিব সিমান বেমাৰ আজাৰৰ পৰা সিহঁতি বাচি থাকিব গতিকে চাফ চিকুণটো যিমান কৰিব সিমান ভাল আৰু ধৰক আমি এতিয়া এই মুৰ্গীখিনিৰ কাৰণে লোকেল মুৰ্গীখিনিৰ কাৰণে ধৰক মই কি কৰোঁঁ আপোনাৰ বাঁহ বান্ধি বান্ধি দিওঁ মাজে মাজে যাতে মুৰ্গীখিনি যাতে ওপৰত উঠি থাকিব পাৰে আৰু খাবলৈ মন গ'লে ধৰক তললৈ গুচি আহিব ঠিক তলত এনেকৈ ধৰক দানা বাচন পানী বাচন লগাই থওঁ মুৰ্গীখিনি ওপৰতো উঠি থাকিব পাৰে খাবলৈ মন গ'লে তললৈ আহিব ধৰক আকৌ ওপৰলৈ গুচি যাব ঠিক তেনেকৈ তেনেকৈ ব্যৱহাৰ কৰা হয় আৰু আপোনাৰ মুৰ্গীখিনি চাফ চিকুণ আৰু পানী দুনীবিলাক পূৰা ফিল্টাৰ কৰি পেলাই ধুনীয়াকৈ দিব লাগে যাতে একো বেমাৰ আজাৰ নাহে সেইটো আপুনি মন কৰিব লাগিব আৰু মুৰ্গী আপুনি এনিটাইম পালে যাতে ঘেৰি নথয় বতৰ চাই পেলাই যদি বতৰ বেয়া হয় বা বৰষুণ চৰষুণ দি থাকে তেতিয়া ধৰক পালটো অলপ উঠাই দিব ওপৰত যাতে বাহিৰৰ পৰা যাতে বৰষুণ চৰষুণ যাতে সোমাব নোৱাৰে বৰষুণ চৰষুণ বা এচাকনি যদি ধৰক মুৰ্গীখিনিৰ গাত পৰে তেতিয়া ধৰক আপোনাৰ এই চি আই ডি প্ৰব্লেমটো আহিব পাৰে সেইবাবে আপুনি পালটো আপুনি ধুনীয়াকৈ উঠাই মেলি হেৰি কৰিব লাগিব মেইনটেঞ্চ কৰিব লাগিব পালটো ধৰক ভাল বতৰত আপুনি নমাই দিলে বৰষুণ বতৰত বা বেয়া বতৰত ধৰক আপুনি উঠাই দিলে ঠিক তেনেকৈ ব্যৱহাৰ কৰিব লাগিব আৰু মুৰ্গীখিনি কিবা বেমাৰ আজাৰ হৈছে নেকি সেইখিনি অকণমান মন কৰি থাকিব লাগিব অকণমান চাব লাগিব কিবা কিবি প্ৰব্লেম হৈছে নেকি যদি কিবা ধৰক আপোনাৰ সন্দেহ হয় সেই অনুপাতে ধৰক আপুনি মেডিকেলত গৈ পেলাই আপুনি সেইমতে ধৰক ডক্টৰক লগ কৰি পেলাই সেইমতে আপুনি কথাখিনি বুজাবুজি হ'লে ধৰক আপোনাক মেডিচিন দিব যি মেডিচিন দিব ধৰক কেনেকৈ দিব লাগে কি কথা আপুনি সেইখিনি তেতিয়া ব্যৱহাৰ কৰিব পাৰিব তেনেকৈ ব্যৱহাৰ কৰি ধৰক আপোনাৰ এক্সপিৰিয়েঞ্চ হৈ যাব আপুনি নিজে যেতিয়া কৰিব ধৰক তেতিয়া ধৰক আপুনি পাছত ডক্টৰৰ ওচৰলৈ নগ'লও ধৰক নিজে চিনি পাব কি প্ৰব্লেম হৈছে কি মিলিছে ধৰক সেইমতে আপুনি দৰৱ আনি ব্যৱহাৰ কৰিব পাৰিব আৰু মুৰ্গীখিনি মই আগতেই কৈছিলোঁ আপোনালোকক যে মুৰ্গীখিনি যেতিয়ালৈকে ধৰক আপোনাৰ আধা কেজি তিনি পোৱা ছাইজ নহয় তেতিয়ালৈকে আপোনালোকে পানীটোত এই যিটো মই প্ৰাথমিক চিকিৎচাৰ কথা আপোনালোকক কৈছিলো এই ব্লিচিং পাউডাৰ চ'ডা আৰু ভিনেগাৰ আৰু মিনাৰেল ৱাটাৰ এইকেইটা মিশ্রণ কৰি খোৱাবৰ কাৰণে সেইটো আপোনালোকে কণ্টিনিউ পোন্ধৰ বিছদিনলৈ কৰিব তেতিয়া একো প্ৰব্লেমৰ মুখামুখি নহয়